আমি চৰকাৰৰপৰা এডোখৰ আহল বহল জেগাত এটা ধুনীয়া পুখুৰী খান্দিব পৰাকৈ আমি চৰকাৰৰপৰা অলপ সাহায্য বিচাৰিম যাতে আমি সেই পুখুৰীত মাছ পুহিলেও একো অসুবিধা নহয় তাৰ বাবে চৰকাৰক অলপ সহায় বিচাৰিম যাতে আমি সেই মাছ পুহিয়েই গোটেই জীৱন আমি ভালদৰে অতিবাহিত কৰিব পাৰোঁ আৰু চৰকাৰে যাতে সময়ে সময়ে আমাক মাছক খুৱাবলৈ দানাৰ বাবে অলপ পইচা দিয়ে যাতে সহায় কৰে তেনেকৈ আমি চৰকাৰৰপৰা অলপ সাহায্য বিচাৰিম যাতে সেই পুখুৰীটোত কীট পতংগই একো অসুবিধা কৰিব নোৱাৰে তাৰ বাবে চৰকাৰৰ ওচৰত আমি

হ'লেও সহায় বিচাৰিম যাতে সেই সহায়ে আমাক চৰকাৰে কৰি দিয়ে আমি যাতে সেই পুখুৰীত ভালদৰে মাছ লালন পালন কৰিলে আমাৰ একো অসুবিধা নহয় ইমানেই আমি চৰকাৰক বিচাৰিম